যি লেখা মেলা কৰে তাহাঁতিতো লেখক কিন্তু লেখা মেলা কৰিলেওতো নহ'ব ভাল হ'ব লাগিব লেখা আৰু এটা কথা হ'ল কি যে লেখক হিচাপে মানুহৰ বহুত চিন্তা চৰ্চা থাকে নিজৰ কিছু উদ্বেগো থাকে চিন্তা ভাৱনা থাকে আৰু নিজৰ ওপৰত কেতিয়াবা সন্দেহো জাগে হা এতিয়া মইও কিছু লেখা মেলা কৰোঁ নকৰা নহয় লেখা বুলি ক'লেই প্ৰবন্ধ পাতি লিখোঁ গল্প ঠিক তেনেকৈ লেখা নাই আ দুই এটা লিখিছিলোঁ এতিয়া সময়ো নিমিলা হৈছে আ কবিতা লিখোঁ অৱশ্যে নিলিখা নহয় তো এতিয়া মই যদি যিটো প্ৰশ্ন কৰিছে যে কিবা মুকাবিলা কৰিছোঁনে নাই হয় লেখা যেতিয়া লিখোঁ গল্পই হওক বা আ প্ৰবন্ধই হওক বা আ কবিতাই হওক তেতিয়া এটা চিন্তা হয় যে মই লেখাটোত দুটা কথা এটা হৈছে বিষয়টো যিটো বিষয়বস্তু লৈ মই লেখোঁ সেইটো মই যিটো বাচি লৈছোঁ সেইটো অন্য অন্যৰ কাৰণে ঠিক হ'বনে নাই কাই পঢ়িব হা যিপঢ়িব যাক উদ্দেশ্য কৰি লিখিছোঁ আ সেইখিনিৰ লগত মোৰ তাহাৰ মনৰ লগত তাহাৰ আ বয়সৰ লগত মোৰ লেখাটোৰ কিবা মিল আছেনে নাই তাৰে ওপৰেদি মই মানে এটা সন্দেহ হয় নিজৰ ওপৰতে আত্মসন্দেহ যে মই লেখাটো বেলেগে কেনেকৈ গ্ৰহণ কৰিছে কেনেকৈ লৈছে তাৰমানে না মই লেখাটো মই লিখিলোঁহে যাক ল'গে লিখিছোঁ তাহোঁ সেই পঢ়ি ভাল পাবনে নাই এইটো এটা মোৰ চিন্তাৰ কথা হা আৰু সেইটো হৈছে বিষয় কথা আৰু হৈছে যে ভাষাটো ভাষাটো মই যিটো ভাষাত লিখিছোঁ সেই ভাষাটো মানে মোৰ নিজৰ ধৰণে লিখোঁ তো সেইখিনি পঢ়ি কিমান সেই মই লেখাৰ যিটো ধৰণ সেই ধৰণৰ লগত যিয়ে পঢ়িব আ তাহাৰ সেই ধৰণটো বা মই লেখা ভাৱৰ লগত তাহাৰ সেই যিখিনি চিন্তা সেইখিনি মিলিবনে নাই তো এইটো এটা বহুত চিন্তাৰ কথা লেখাৰ লেখা যদি লেখিব যাওঁ আ লেখা প্ৰকাশো হৈছে বহুত আ এই ধৰক আলোচনী হওক বা খবৰ কাগজ বা বহুত আলো কি বুলি কয় স্মৃতিগ্ৰন্থ এইগিলাখনত লিখিছোঁ তথাপি লিখি এনেকুৱা লাগে যেন মই লিখিব আৰু ইয়াতকৈ ভালকৈ লিখিব পাৰিলোঁ হয় তো প্ৰকাশ কৰাৰ পাছত ক'ৰবাত যদি প্ৰকাশো হৈছে হোৱাৰ পাছত মই পঢ়ি ভাবোঁ যে এইখিনি এইখিনি মই আৰু অলপমান এ যদি আৰু একবাৰ চালোঁ হয় হয়তো আৰু ভাল হ'লে হয় তো সেই অনুভৱটো হয় কাৰণ প্ৰশ্নটো কৰিছে নহয় যে কেতিয়াবা আ অনুভৱ কৰিছোঁ নেকি কেথেনবা হয় আ যথেষ্ট ভাল নহয় বুলি নকওঁ ভালে কিন্তু আৰু ভাল কৰাৰ এটা থল আছিল তাৰমানে সেনেহেন অনুভৱ হয় তো সেইখিনি যদি সময় পালোঁ হয় লেখাটো যেতিয়া লেখা হোৱাৰ পিছত ক'ৰবাত ছপা হয় ছপা হোৱাৰ পাছত সেইটো ভাৱ হয় তাৰ ওপৰি আৰু কিছুমান কথা হৈছে যে হাও এইটোতো লিখলোঁ এইটো ৰৈ গেলে সেনে ভাৱ হয় যদি ইটো ইটো ইটো দেখোন মই লিখিব পাৰিলোঁ হয় কিছু কথা সেনেহেন মানে ভাৱ হয় আৰু মোৰ লেখাটো সমৰ্থন যে কৰে বুলি সুধিছে এইটোৰ কথা হ'ল কি লেখা বহুতে সমৰ্থন কৰে কাৰণ যিয়ে পঢ়ে তাহোন ভালে পায় হা আৰু বিশেষকৈ মোৰ প্ৰথম লেখাটো মোৰ শ্ৰীমতীও পঢ়ে মোৰ ঘৰৰ প্ৰথম তেওঁকে দেখুৱাওঁ তাৰ ওপৰি আমি সাহিত্য সভা বা ক'ৰবাত বা য'ত যাৰ লগত মোৰ আছে সম্পৰ্ক আছে তাহোনে চাই কয় অ আপোনাৰ বঢ়িয়া লিখিছে দেই তো সেনেহেনকে ভাল পায় আৰু মোৰ ছাত্ৰ ছাত্ৰী কিছুমান আছে মই যিহেতুকে শিক্ষাৰ লগত জড়িত শিক্ষা বিভাগৰ লগত আ মাষ্টৰৰ লগত জড়িত গতিকে তাহোঁ কৰি যথেষ্ট ভাল পায় বোলে আপুনি লিখি থাকিব ইমান ধুনীয়াকৈ লিখে কিয় বেছিকৈ নিলখে সেনেহেন কয় আৰু আৰু এটা কথা কি আ যিটো কোনোবাই প্ৰতিক্ৰিয়া কৰে নেকি যে কাৰোবাৰ অনুপ্ৰেৰণা হয় বহুতে মোক অনুপ্ৰেৰণা কৰে আ যে মোক বহুতে উৎসাহ দিয়ে যে লেখক লেখক লেখিব লাগে ইমান ধুনীয়াকৈ কিয় নিলিখে কয় ইমান এনেকৈ মোক উৎসাহ কৰে তো আচল কথা হ'ল কি মই লেখাৰ মন যায় কিন্তু এনেই ব্যস্ত হৈ থাকোঁ যে এনে ব্যস্ত হৈ থাকোঁ যে মই লিখিবৰ সময় নোপোৱা হৈ যাওঁ কিন্তু যিখিনি সময় পাওঁ সেইখিনি লেখোঁতে ভালকেই লিখিবৰ চেষ্টা কৰোঁ কৰলে যাৰ যাৰ অনুপ্ৰাণিত কৰিছিল মোক তাহাক যেতিয়াও তহাক দেখা হয় এইটো দেখোন বৰ ঠগা হৈছে লেখাটো তো মই বৰ ভাল পাওঁ সেনেহেন ক'লে তো মই লিখি থাকোঁ কিন্তু মোৰ আৰু ইচ্ছা আছে যে আৰু ইয়াতকৈ ভালকৈ লিখিম আ এথেনলৈকে মোৰ বেছি দুই এখন লিখিছোঁ আৰু কিতাপ ওলাইছে নোলোৱা নহয় কবিতাৰ কিতাপ ওলাইছে প্ৰবন্ধৰ কিতাপ ওলাইছে তথাপিও বহুত যেন কৰিব বাকী আছে সেনেহেন অনুভৱ হয় মোৰ